আমাৰ অসম ৰাজ্যৰ শিক্ষা ব্যৱস্থাত অসমীয়া ভাষাটোৱে বহুত গুৰুত্বপূৰ্ণ ভূ ভূমিকা পালন কৰি আহিছে আমি দেখা পাই আহিছোঁ কিয়নো সৰুতে আমি যেতিয়া স্কুলত এল পি স্কুলত গৈছিলোঁ নাম লগাইছিলোঁগৈ তাতো আমি প্ৰথম অসমীয়াই আৰম্ভ কৰিছিলোঁ আমাৰ শিক্ষা জীৱন তাৰপিছত এতিয়া যিখিনি আমাৰ ইংলিচ মেডিয়ামেই হওক হিন্দী মেডিয়ামেই হওক যিমানখিনি স্কুল আছে সকলো স্কুলতে অসমীয়া ভাষাটো বাধ্যমত বাধ্যতামূলকেই সকলো স্কুলতে অসমীয়া ভাষাটোক বাধ্যতামূলক হিচাপে শিকোৱা হয় সকলোতে শিকাই আছে তথাপি অসমীয়া ভাষাটোক কোনো পধ্যেই আমি সেই কৰিব নোৱাৰোঁ ভূমিকা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা নাই বুলি ক'ব নোৱাৰোঁ কিয়নো এতিয়া যিখিনি অফিচত চৰকাৰী কাৰ্যালয়ত যিখিনি আমাৰ ফৰ্ম ফিল আপ হওক বা কিবা হওক এনেধৰণৰ যিখিনি লিখিব লগা ব্যৱস্থা হয় সেইখিনি গোটেইখিনিতে আমাৰ ইংলিচৰ লগতে অসমীয়াটো থাকে সেইটো কাৰণে অসমীয়া ভাষাটোৱে গুৰুত্বপূৰ্ণ ভূমিকাই পালন কৰা বুলি ক'ব লাগিব আমি আৰু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে কৰিব থাকিব এনেকৈ